সকলো মানুহে একেলগে উদযাপন কৰা ধৰ্মীয় বা সামাজিক অনুষ্ঠান আমাৰ বহুতো আছে ইয়াৰ ভিতৰত পৰে শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি বিহু ইত্যাদি ইত্যাদি ইয়াৰ ভিতৰত আমি শংকৰদেৱৰ তিথি গুৰুজনাৰ তিথি আমি সকলোৱে মিলি একেলগে নামঘৰত উদযাপন কৰোঁ তেনেদৰে মাধৱদেৱৰ তিথিও আমি সকলোৱে নামঘৰত অনুষ্ঠিত কৰোঁ বৰসবাহ পাতোঁ বৰসবাহতো আমি কৰি নাম কীৰ্তন আৰু গীতা পাঠ ঘোষা পাঠ আদিৰে আমি উপভোগ কৰোঁ বিহু তেনেকৈ আমাৰ তিনিটা বিহু আছে ব'হাগ বিহু মাঘৰ বিহু আৰু কাতি বিহু আমি তিনিওটা বিহুৱে সকলোৱে মিলি উদযাপন কৰোঁ ডাঙৰক সেৱা পূজা কৰোঁ ব'হাগ বিহুত আমি ৰঙেৰে উদযাপন কৰোঁ হুঁচৰি গাওঁ বিহু মাৰোঁ মাঘৰ বিহুত আমি ভোগালী বিহু ভোগালী বিহুত আমি বিভিন্ন পিঠা পনা জা জলপান আদি লগতে আলু আদি খোৱা হয় আৰু কাতি বিহুত কাতি বিহুক আমাৰ কঙালী বিহু বুলি কোৱা হয় গতিকে কাতি বিহুত আমাৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন হয় তুলসীৰ তলত প্ৰসাদ দিয়া হয় আৰু ধাননি পথাৰ তথা ভঁৰাল ঘৰত বন্তি দিয়া হয় এনেদৰে আমি সকলোৱে মিলি বহুবিলাক অনুষ্ঠান উদযাপন কৰোঁ